মোৰ মাছৰ ভিতৰত পুঠি খলিহনা মোৱা সৰু মাছবিলাক বেছি ভাল লাগে লাল পেটি বুলি কয় এইটো ভাল লাগে বৰালি ভাল লাগে ৰৌ ভাল লাগে ছালানি মাছৰ ভিতৰত চন্দা মাছ ভাল লাগে কচ মাছ ভাল লাগে তাৰ পিছত বাহু ভাল লাগে তাৰ পিছত শাল ভাল লাগে শ'ল ভাল লাগে গৰৈ চেঙেলী পিটিকা খাবৰ কাৰণে ভাল লাগে আৰু ভকুৱা মাছ ভাল লাগে গৰুৱা মাছ ভাল লাগে আৰি মাছ ভাল লাগে তাৰপিছত তুনা মাছ খাম বুলি ভাবি আছো তুনা মাছটোও ভাল লাগে মানে এবাৰ খাই পাইছোঁ বাৰু আকৌ এবাৰ খাব লাগিব তুনা মাছ তাৰপিছত আৰু শিঙৰা মাছ ভাল লাগে শিঙি মাছ ভাল লাগে কাৱৈ মাছ ভাল লাগে তোৰা মাছ ভাল লাগে ইমানেই আৰু মানুহে সাধাৰণতে ভাল ভাল মাছৰ ভিতৰত বৰালিটো চবৰে প্ৰিয় চিতল ভাল লাগে এইখিনিয়ে খাব পাৰে আৰু ভাল লাগে আৰু